পাঁচ ছেপ্তেম্বৰ দুহেজাৰ দহ চন এক আগষ্ট ঊনৈছশ ষাঠী চন আঠ মে' ঊনৈছশ আঠাশী চন পোন্ধৰ আগষ্ট দুহেজাৰ বিছ চন ছেভেন আগষ্ট দুহেজাৰ দহ চন